পুৰণি প্ৰজন্মসমূহ নতুন প্ৰজন্মতকৈ অধিক ধাৰ্মিক আছিল বুলিয়ে ভাবোঁ কাৰণ আগৰ আমাৰ আইতা বা ককাহঁতে বহুত ধাৰ্মিক আছিল কাৰণ বহুত পূজা পাতল যেনে নীতি নিয়ম পালন কৰে বা গা চা নোধোৱাকৈ নাখায় ৰাতিপুৱা গধূলি ধূপ চাকি দিছিল চোৱা তোৱা এইবিলাক মানিছিলে কিন্তু আজিকালি লক্ষ্য কৰিব পোৱা দেখা লক্ষ্য কৰিলে দেখা পোৱা যাব যে আজিকালি মানে মানুহে এইখিনি নামানে পূজা পাতল এইবিলাক ইমান দায়িত্ব বা কৰ্তব্য বুলি কিছুমান কৰা দেখা যায় কিন্তু বহুত কম মানে চোৱা তোৱা এইবিলাক নমনাই হ'ল আৰু বিশ্বাসো তেনেকৈ পূজা পাতল বিশ্বাস নকৰা হ'ল বা আগৰ মানুহবিলাক নামঘৰ গৈ নাম চাম লৈছিল আজিকালি এইবিলাক লোৱাও নেদেখা হ'ল নামঘৰ যোৱাও নেদেখাই হ'লোঁ কাৰণ আগৰ মানুহখিনি যিখিনি গৈছিলে এতিয়াও সেই বুঢ়া আইতা ককাখিনিয়ে যোৱা দেখা যায় বাকীখিনি মানুহ তেনেকৈ নামঘৰ যোৱাও দেখা পোৱা নাযায়